হেল্ল' অঁ ৰাসতো চলি আছে অঁ ওলাব পাৰি আৰু কোনে কোনে যায় লগ ধৰি একেলগত গোটেইবিলাক একে লগত বেছি মানুহ হ'লে ভাল হয় অঁ সৰু অঁ বাকী কেইজনমান দহ জন দহ বাৰ জন মান লগ লাগি এখন গাড়ী লৈ গুছি যাম ৰাতিপুৱাই যাম একদম গোটেই দিন ভৰ চাই ৰাতি গুছি আহিলে হ'ব

ৰাতি গধূলি থিয়েটাৰো চাই আহিব পাৰি নটা বজাত ঘূৰি আহিয়ে পাম হ'ব আৰু ওচৰ চুবুৰীয়াক তেনেকৈ লগ কৰিলে হ'ল ময়ো ক'ম কেইজন মানক ধৰি লওক লগ লাগি এখন গাড়ী লৈ গ'লে সুবিধা হয় আৰু কষ্ট অলপ কৰিব লাগিব একো নহয় সেইটো অলপ টেম্পু গ'লেও তো টেম্পু সেই ৰাস স্থলীলে নাযায় হা অঁ ঠিক আছে বাকী বিলাকৰ লগত বা বাকীবিলাকক সুধি পুছি চায় চায় কি কৰিলে ভাল হয় এইটো কৰিলেই হ'ল আৰু

অঁ ঠিক আছে ৰাসতো আজি দুই তিনি দিন থাকেই আৰু এঘাৰ দিন নে কি টোটেল থাকিব অঁ ইয়াৰ মাজতে এদিন গ'লেই হ'ল আৰু অঁ ইয়াৰ মাজতে এদিন গ'লে হ'ল অঁ ঠিক আছে